ঘৰত ৰন্ধা বাঢ়ত এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে সুৰক্ষাৰ বাবে ল'বলগীয়া সাৱধানতাসমূহ বহুতো আছে বিশেষকৈ ঘৰুৱা পৰিৱেশত যিসকল মহিলাই এই এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰে তেওঁলোকে সুৰক্ষা লোৱাটো অতি প্ৰয়োজনীয় কাৰণ এনেদৰে এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে কিছুমান বহুতো সাৱধানতা বা কিছুমান বহুতো দুৰ্যোগ হ'ব পাৰে যাৰ ফলত এখন ঘৰ বা এখন গাঁও মৃত্যুমুখত পৰিব পাৰে ঘৰখন বা গাঁওখনৰ সকলো পৰিয়াল মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে সেইবাবে এখন গাঁৱত বা এখন ঘৰত এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে বহুতো সুৰক্ষা ল'বলগীয়া বা সাৱধানতাসমূহ মই উল্লেখ কৰিব পাৰিম প্ৰত্যেক ঘৰে ঘৰে ৰন্ধা বঢ়াত এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰে আগৰ দিনত যিহেতু মানুহে ৰন্ধা বঢ়াৰ ক্ষেত্ৰত অকল খৰি ব্যৱহাৰ কৰিছিল তাৰ বাবে আগতে কোনো ধৰণৰ একো সমস্যাৰ সৃষ্টি হোৱা নাছিল এতিয়া প্ৰায় ঘৰে ঘৰে খৰিৰ সলনি এল পি জি চিলিণ্ডাৰ গেছৰ সহায়ত ভাত বনায় যিটো গেছৰ সহায়ত প্ৰকৃতিৰ বহুতো বিনষ্ট হৈছে যিটো সময়ত খৰিৰ ব্যৱহাৰ কৰিছিল সেই সময়ত খৰিৰে ৰন্ধা খাদ্য খাই মানুহৰ একো অপকাৰ হোৱা নাছিল কিন্তু বৰ্তমান সময়ত এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰি সেই জুইৰে ভাত খোৱাত বহুতো লোকৰ বহুতো নানা ধৰণৰ বেমাৰ বেমাৰে দেহত বাস লৈছে যাৰ ফলত বহুতো লোক বৰ্তমান সময়ত মৃত্যুমুখত পৰিছে এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে বহুতো সুৰক্ষা ল'বলগীয়া হয় এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে প্ৰায় নিয়মিতভাৱে ব্যৱহাৰ কৰিব লাগে কাৰণ এইটো এক নবীকৰণযোগ্য সম্পদ কাৰণ ইয়াক ব্যৱহাৰ কৰি থাকিলে শেষ হোৱাৰ সম্ভাৱনাত থাকে গতিকে ইয়াক নিয়মিতভাৱে ব্যৱহাৰ কৰাটো উচিত বহুসংখ্যক মহিলাই এই এল পি জি গেছৰ সু ব্যৱহাৰ নাজানে যাৰ ফলত আমাৰ সমাজত বা আমাৰ পৰিয়ালত বহুতো সমস্যাৰ সৃষ্টি হয় কিয়নো আগৰ দিনত মানুহে খৰিৰে ভাত বন ৰান্ধিছিল কিন্তু বৰ্তমান সময়ত ৰন্ধা বঢ়াৰ ক্ষেত্ৰত এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰে যাৰ ফলত আমাৰ বহুতো সুবিধা হয় কিন্তু এই সুবিধাৰ ফলত বহুতৰো অসুবিধাৰ সৃষ্টি হৈছে দুখীয়াসকলে কিন্তু বৰ্তমান সময়ত গাঁও বিশেষকৈ গাঁও অৱস্থাত খৰিৰে ভাত ৰান্ধে বিশেষকৈ মই মোৰ ঘৰৰ কথাই ক'ব পাৰিম আমাৰ ঘৰত বৰ্তমান খৰিৰে ভাত ৰন্ধাৰ নিয়ম এতিয়াও চলি আছে খৰিৰে ভাত ৰান্ধি আমাৰ মায়ে এতিয়া ভাত বনায় যাৰ ফলত বহুতেই বেমাৰ আজাৰৰপৰা আমি মুক্ত হৈ আছো খৰিৰে ৰন্ধাৰ ভাতৰ সলনি গেছেৰে ৰন্ধা ভাতত বহুতো বেমাৰ উৎঘাটন হয় যাৰ ফলত আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰ আজৰে দেখা দিয়ে সৰুৰেপৰা আমি ঘৰত ৰন্ধা খৰিৰে ৰন্ধা ভাত খাই আহিছোঁ কিন্তু বৰ্তমান সময়ত সেই খৰিৰ প্ৰথাটো দিনক দিনে কমি আহিছে যাৰ ফলত বৰ্তমান সমাজত বহুতো সমস্যাৰ সৃষ্টি হৈছে কিয়নো বৰ্তমান সময়ত শৰীৰ সলনি এল পি জি গেছৰ সৃষ্টি হৈছে যাৰ ফল প্ৰত্যেক ঘৰে ঘৰে এল পি জি গেছ ব্যৱহাৰ কৰি আহিছে গতিকে সকলোৱে এই গেছসমূহ নিয়ন্ত্ৰণ কৰিব লাগে এল পি জি গেছৰ অপব্যৱহাৰ কৰিলে কিছুমান দুৰ্ঘটনাৰ সৃষ্টি হয় যেনেকৈ যিটো এল পি জি গেছৰ যিটো চোলা থাকে সেই চোলাটো এক মিটাৰ দূৰত ৰখা উচিত যাতে সেই চিলিণ্ডাৰটো আৰু চোলাটোৰ মাজত দূৰত্ব এক মিটাৰ বা ডেৰ মিটাৰ সেনেকুৱা থাকে তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ দুৰ্ঘটনা সংঘঠিত নহয় কিছুমান ক্ষেত্ৰত এই এই যিটো সুবিধা সেই সুবিধাটো অৱলম্বন নকৰে যাৰ ফলত আমাৰ কিছুমান ঘৰ বা কিছুমান পৰিয়ালত দুৰ্ঘটনাাৰ সৃষ্টি হয় যাৰ ফলত বহুতো পৰিয়াল মৃত্যুমুখত পৰে গতিকে সকলো ৰাইজে বা সকলো জনসাধাৰণে বা সকলো দেশৰ নাগৰিকে এই এল পি জি গেছসমূহ অতি নিয়মিতভাৱে আৰু অতি সাৱধানাৰে প্ৰচলিত কৰিব লাগে ব্যৱহাৰ কৰিব লাগে তেতিয়াহে আমাৰ কোনো ধৰণৰ যাতে দুৰ্ঘটনা বা কোনো ধৰণৰ যাতে একো বেয়া প্ৰভাৱ নপৰে এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে ল'বলগীয়া সুৰক্ষা সাৱধানসমূহ যেনে এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে সদায় চিলিণ্ডাৰটোৰপৰা যিটো গেছৰ জুই উলাই থাকে সেইটো অলপ দূৰত ৰাখিব লাগে কাৰণ যেতিয়া সেই চোলাটো ওচৰত থাকে তেতিয়া সেই চিলিণ্ডাৰটো ব্ৰাছ হোৱাৰ সম্ভাৱনা থাকে আৰু ব্ৰাছ হ'লে বহুতো মানুহৰ জীৱন মৃত্যুমুখত পৰিব পাৰে গতিকে সকলো নাগৰিকে এই গেছটোৰ সদব্যৱহাৰ কৰিব লাগে তাৰোপৰি কিছুমান ঠাইত এই গেছৰ সদব্যৱহাৰ নজনাৰ ফলত বহুতো গাঁও বা বহুতো ঘৰ জ্বলি থানবান হৈ যায় গতিকে সকলোকে মই আহ্বান জনাওঁ যে এই গেছ সু ব্যৱহাৰ কৰক কাৰণ এই গেছ এটা সময়ত শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে আগৰ দিনত মানুহে খৰিৰে ভাত ৰান্ধিছিল তাৰ ফলত কোনো ক্ষতি হোৱা নাছিল গেছৰ ভাত খাই মানুহে এতিয়া বহুতো বেমাৰ আজাৰত ভুগিছে গতিকে সকলো মানুহে যাতে এই বেমাৰ আজাৰ নোহোৱাকৈ এই গেছৰ সুকলমে কৰে